অঁ মই এখন ফেন আনিছিলোঁ বজাৰৰ আমাৰ তেজপুৰৰে বজাৰ ভিতৰৰ পৰা ফেনখন যে মানে প্ৰথমতে তেখেতসকলে মানে বজাৰৰ ভিতৰ দোকানীয়ে তেখেতে ক'লে যে বস্তুটো ভাল আৰু দামটোও ল'লে দাম লোৱাৰ পাছত আৰু আমি বাৰু ভাল বুলি তেখেতেসকলে কোৱাৰ কাৰণে আনিলোঁ আৰু আনি পেলাই লগালো লগোৱাৰ পাছতে অলপ সময়হে চলিল ইলেক্ট্ৰিচিয়ানজনকো মাতিব লগা হ'ল তেখেতে আহিল আহি পেলাই লগালেহি লগোৱাৰ পাছতো অলপ সময় এঘণ্টামান ভালকৈ চলিল আৰু চলাৰ পাছতো কেপাচিটৰটো বেয়া হ'ল ৰেগুলেটৰো জ্বলি গ'ল কি কথা গম নেপাওঁ আৰু তাৰপাছত ইফালে ইমান গৰম তাৰমানে ফেনেও দিছে আমাৰ সেয়া মানে একদম ভাল শাস্তি দিছে আৰু তাৰপাছত আকৌ ইলেক্ট্ৰিচিয়ানজনক মাতি আছোঁ তেখেত নাহেহে নাহে নাহে দুদিনৰ মূৰত আহি আকৌ সেইখন বদলাব লগা হৈছে মানে এই কম্পটন কোম্পানীটো হয়তো কিবা এটা বেয়া ওলাল নেকি নে আমাৰে আমাৰ হেৰিয়াতে কিবা এটা বেয়া হ'ল গম নেপালোঁ আৰু কি কাৰণে বেয়া হ'ল লাইনৰে বেয়া মানে কিবা বেয়া দেখালে কি হ'ল আৰু এইখন আৰু কথা